কামৰূপ মহানগৰ জিলাৰ কিছুমান উল্লেখযোগ্য লেণ্ডমাৰ্ক হৈছে প্ৰথমতে ক'বলে গৈছে ক'বলে গ'লে আমি কামাখ্যা মন্দিৰ দ্বিতীয়তে উমানন্দ মন্দিৰ তাত বহুত ধুনীয়া এটা প্ৰাকৃতিক সৌন্দর্য্য আছে তৃতীয়তে আমি চাব পাৰোঁ লাচিত ঘাট লাচিত ঘাট ফেন্সি বজাৰত ফাচিবজাৰত আছে তৃতীয়তে আমি যাব পাৰোঁ আমি এই কামাখ্যা ওপৰত কামাখ্যা মন্দিৰৰ ওপৰত যোনটো কামাখ্যা মন্দিৰ যোনটো পাহাৰত আছে নীলাচল পাহাৰ সেই নীলাচল পাহাৰৰ ওপৰৰ পৰা বৰ মনোৰম দৃশ্য এটা তাত দেখা পায় গুৱাহাটীৰ গোটেই গুৱাহাটীখন সেইটো এটা ধুনীয়া জেগা আৰু তাৰপিছত আমি ক'বলে গ'লে গান্ধী মণ্ডপ গান্ধী মণ্ডপ এটা ধুনীয়া জেগা গোটেই থ্ৰী ছিক্সটি ডিগ্ৰী এংগুলৰ পৰা আমি গুৱাহাটীখন দেখা চাব পাৰোঁ চব ফালৰ পৰা গান্ধী মণ্ডপ আৰু মই পাহাৰীয়া জেগাবোৰ কৈছো পাহাৰ যিহেতু মই বেছি ভাল পাওঁ নৱগ্ৰহ মন্দিৰলৈ গৈ ভাল পাওঁ নৱগ্ৰহ মন্দিৰৰ পাহাৰৰ ওপৰৰ ঠাইত তাৰ পৰা বৰ ধুনীয়া এটা নান্দনিক দৃশ্য দেখা পায় গুৱাহাটীখনৰ সেইবোৰ জেগালৈ যাবলৈ কোনোধৰণৰ বা আমাৰ অনুমতিৰ প্ৰয়োজন নাই নিজেই গ'লেই হ'ল তাৰ বাহিৰে যদি আমি শ্ৰদ্ধাঞ্জলি কানন যেনেকে আৰু পাৰ্ক হয় এইবোৰ শ্ৰদ্ধাঞ্জলি কানন নেহেৰু পাৰ্ক এইবোৰলৈ যদি যাওঁ তাতে আমি টিকেট কাটি যাব লাগে এইবোৰ বৰ ধুনীয়া জেগা যাব পাৰে এইবোৰ